হয় ফিউজনতো কৰি থকাই যায় সদায় এতিয়া যেনেকৈ আমি ছাগলী মাংস বনালে নাইবা গাহৰি বনালে গাহৰি ট্ৰেডিচনেলী সাধাৰণতে যিসকলে খায় তেওঁলোকে ট্ৰেডিচনেলি বিভিন্ন শাকৰ লগত খায় নাইবা বাহৰ গাজ দি খায় এনেকুৱা ধৰণৰ কিন্তু আমি এতিয়া মানে আমাৰ যিটো শৈলী আমাৰ শৈলীত আকৌ বাহৰ গাজ নচলে নাইবা গাহৰি মাংসত শাক দিয়াটো নচলে গাহৰি মাংসই নচলে কিন্তু আমি গাহৰি মাংস নিজৰ উপায়েৰে বনাও ঠিক তেনেকৈ ছাগলী মাংস বনালেও অসমীয়া মানুহৰ সাধাৰণতে মচলা হৈছে আদা নহৰু আৰু জিৰা কিন্তু এতিয়া আমি বিভিন্ন ধৰণৰ মচলা দি চেষ্টা কৰি চাওঁ বনাবৰ কাৰণে বিলাহীও দিও তাতে আমি পিয়াজো যথেষ্ট পৰিমাণে দিওঁ গতিকে বিভিন্ন ধৰণে বনাই চাওঁ আমি আৰু আজিকালি মানে আগৰ যিটো অসমীয়া মানুহৰ লাহে লাহে মানে ৰন্ধাৰ যিটো হেৰি আছিল আৰু শ্ল' কুকিং কিন্তু আজিকালি প্ৰেচাৰ কুকাৰত আমি বনাইছোঁ গতিকে এইবিলাকেই আৰু ফিউজন আৰু বাহৰ গাজ বিভিন্ন আঞ্জাত দি চাও তেনেকৈও চেষ্টা কৰি চাইছোঁ কেতিয়াবা খাই ভাল লাগে কেতিয়াবা খাই বেয়া লাগে এইখিনিয়েই আৰু